ন মে দুহেজাৰ বাইছ দুই অক্টোবৰ দুহেজাৰ বিছ বাৰ ছেপ্টেম্বৰ ঊনৈছশ তিৰানব্বৈ বাৰ নৱেম্বৰ ঊনৈছশ ঊনান্নব্বৈ আৰু ওঠৰ ছেপ্টেম্বৰ ঊনৈছ আশী